হেল্ল' বৰঠাকুৰ দা অঁ এই মই মানে হেৰি জানিবলগীয়া কথা এটা সুধিবলৈ ফোন কৰিছিলোঁ আপোনাক হেৰি এই গোলাঘাটত যে মিউজিয়াম এটা আছে বুলি শুনিছোঁ অঁ এই হেৰি আপুনি গৈছে নেকি বাৰু অঁ এই মানে মই এনেই গৈ পোৱা নাই শুনি আছোঁ বাৰু এই অলপ

হয় হয় অঁ অঁ হয় হয় হয় অঁ

হয় হয়

অঁ অঁ অঁ অঁ

হয় হয়

হয় হয় অঁ মানে আকৌ সেইটো জেগালৈ গ'লগৈ অঁ অঁ অঁ মই মানে সেই ল'ৰা ছোৱালী নিয়াৰ কথাকে ভাবিছোঁ এনেই বয়সৰ কোনো বাধা নাই চাগে হয় হয় হয় অঁ হেৰিবোৰ টিকটৰ মূল্য কিবা অঁ বাৰু ঠিকেই আছে এনেই বন্ধ কিবা এটা থাকে নেকি জানে অঁ অঁ অঁ অঁ হয় হয় বাৰু অঁ অঁ হয় হয় আৰু জানি ভাল লাগিলে যাব লাগিব অঁ ধন্যবাদ